অসমত পালন কৰা বিভিন্ন ধৰ্মসমূহে ন্যায় বা সমতাৰ দৰে বিষয়সমূহ সমূহৰ ওপৰত দৃষ্টিগোচৰ ৰাখিছে এনেদৰেই যে যি ধৰ্মই বিভিন্ন ধৰ্মৰ লগত অসমৰ বিভিন্ন ধৰ্মৰ লগত একতা কাৰণ গুৰুজনাই সকলোকে একতা বান্ধোনে বান্ধি থৈ গৈছে সেই গুৰুজনাৰ যি ধৰ্ম সেই ধৰ্ম প্ৰত্যেকেই লোৱাটো বাঞ্চনীয় কাৰণ ইয়াত সমতাৰ অধিকাৰ আছে এই সমতাৰ অধিকাৰটো সকলো সমান হোৱাটো আমি বিচাৰোঁ অসমত অসমীয়াৰ যিসকল নেকি অধিকাৰ সেই অধিকাৰটো সকলো সমানভাৱে থকাটো বিচাৰোঁ আৰু লগতে যি লিংগ সমতা মানৱ অধিকাৰ সমতা এই মানৱ অধিকাৰ সমতাবিলাকো আমি প্ৰায় একেই বুলি ভাবোঁ কাৰণ যেতিয়া আমি সকলোৱে বিভিন্ন ধৰ্মৰ অসমত থকা বিভিন্ন ধৰ্মৰ লগত যেতিয়া আমাৰ সমভাৱে চলা চলি হ'ব বা আমি সকলো ধৰ্মৰ লগত আমি আলোচনা বিলোচনা কৰি পৰ্যালোচনা কৰি পেলাই আমি সকলো বিষয়বস্তু গুৰুজনাৰ মতেই দি আমি চলি যাওঁ তেতিয়াহ'লে আমাৰ ইয়াত কোনো গৰমত কোনো গণ্ডগোল নেথাকে বা মতানৈক্য নেথাকে যেনে মানাৱ অধিকাৰ লিংগ সমতা এইবিলাকো ঠিক তাৰ ভিতৰতেই এটা অংগ তাতেই সোমাই আছে মানৱ অধিকাৰতেই ইয়াতেই এটা অংগ লিংগ সমতা ইয়াতেই এটা অংগ সংখ্যালঘুৰ অধিকাৰোতো ইয়াতেই এটা লওঁ সংখ্যালঘুসকলৰো আমাৰ একেই এটা অধিকাৰ একেই এটা হোৱাটো আমি বাঞ্ছনীয় আমি বাঞ্ছা কৰোঁ সেয়েহে অসমৰ বিভিন্ন ঠাইত অসমৰ যি নি পূৱৰ আমাৰ ধুবুৰীৰ পৰা শদিয়ালৈকে অসমত ধুবুৰী পা শদিয়ালৈকে আমাৰ এক গুৰুজনাৰ যি দি আদৰ্শ গুৰুজনাই যি যি যি দি যোৱা বিভিন্ন ধৰ্মসমূহ বিভিন্ন ধ গুৰুজনাই দি যোৱা যি এক শৰণ যি এক শৰণ বা ঈশ্বৰ বিশ্বাস ঈশ্বৰ বিশ্বাসী যিবিলাক নেকি তত্ত্ৱ এই ঈশ্বৰ বিশ্বাসী তত্ত্ৱবিলাকৰ ওপৰত গুৰুজনাই আমাক দি যোৱা সমূহ ধৰ্মৰ ওপৰতেই আমি ন্যায়মতেৰে চলাটো আমাৰ একান্ত বাঞ্ছনীয় তাৰ লগে লগেই গুৰুজনাৰ যিবিলাক নেকি ৰীতি নীতি গুৰুজনাই যিবিলাক আমাৰ অসমত যিবিলাক কৰণীয় দি দি থৈ গৈছে শংকৰ গুৰুৱে কেনেধৰণে এনেকে কি কৰিব লাগিব যিবিলাক নেকি ধৰ্ম প্ৰচাৰ কৰিছিল এই ধৰ্মত যাৰ কোনো বৈষ্ণৱ ধৰ্ম এই বৈষ্ণৱ ধৰ্মত কোনো জাতি ভেদৰ কথা নাই বা কোনো ইয়াত হেৰি নাই এই ধৰ্ম আমি সকলোৱে পালন কৰিব লাগে সেইমতেই ঈশ্বৰ বিশ্বাসী ঈশ্বৰৰ প্ৰভূ ভগৱন্তৰ কিবা প্ৰভূ ভগৱন্তই এইবিলাক যি তেওঁ সৃষ্টি হোৱা জন্ম হৈয়ে মানৱ অধিকাৰ যিবিলাক নিছে অধিকাৰ দিছিলে সেই অধিকাৰবিলাক যদি আমি পালন কৰি যাওঁ নিশ্চয় প্ৰভূ ভগৱন্তই আমাক কৃপা কৰিব বুলি ভাবোঁ আৰু লগতে যিবিলাক নেকি আমাৰ অন্তৰৰ জৰাজীৰ্ণ ভাৱ এই জৰাজীৰ্ণ ভাৱবিলাকো আমি একত্ৰিতভাৱেৰে থাকিলে মানে আমাৰ কোনো বিপদ হ'ব নোৱাৰে তেনেকৈ লাডু বান্ধি থাকিলে গুৰি পৰুৱাৰ মৰণ নাই ঠিক তেনেধৰণেই ঠিক তেনেধৰণে অসমত অসমীয়া জাতিসকলৰ যদি কোনো ধৰ্ম আমাৰ আমাৰ যিটো এক ধৰ্ম হ'ব লাগে এক ধৰ্ম মতে যদি আমি আগবাঢ়ি যাওঁ নিশ্চয় গুৰুজনাই দি থৈ যোৱা যিখিনি নেকি আমাৰ ৰীতি নীতি সেইমতে যদি আমি আগবাঢ়ি যাওঁ নিশ্চয় ভগ প্ৰভূ ভগৱন্ত সন্তুষ্ট হ'ব বা ভগৱন্তই আমাক কৃপা কৰিব গতিকে আমি ভগৱন্তৰ বাদে অন্য কোনো চিন্তা কৰিব নেলাগিব সংখ্যালঘুৰ ওপৰত নেকি যিবিলাক নেকি মতানৈক্য সেই মতানৈক্যবিলাকৰ তেতিয়া দূৰ হ'ব কাৰণ শংকৰ গুৰুৱে দি যোৱা অধিকাৰ সকলোকে সমান অধিকাৰ দিছিল ইয়াক মা নাৰীয়ে হওক পুৰুষেই হওক সকলোকে সমান অধিকাৰ দি গৈছিল এই অধিকাৰ কাৰো হাত নাই গুৰুজনাৰ ধৰ্ম মতে যদি আমি পালন কৰি যাওঁ আমি কৰ্ম কৰি যাওঁ নিশ্চয় প্ৰভূ ভগৱন্তই কৃপা কৰিব বা সকলোকে আমাৰ মঙ্গলে ৰাখিব বুলি আমি বিবেচনা কৰিছোঁ তাকে যদি নকৰি আমাৰ ভাই ভাই মাজত ভাই ভাই মাজৰ কাজিয়া পেচাঁলৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও থাকে সেয়ে আমি এক এক শৰণ একত বাদে আমাৰ নাই কেও এক দেৱ এক সেৱ একত বিনে নাই কেও এই কথাষাৰ যদি আমি উপলব্ধ কৰোঁ তেতিয়াহ'লে নিশ্চয় আমি ভগৱন্তৰ চৰণত আমি কৃত কৃত হ'ব পাৰিম বুলি আমাৰ বিশ্বাস হৈছে গতিকে আমাৰ বিভিন্ন লিংগ সমতাৰ বিষয় লৈও যিবিলাক নেকি লিংগ সমতাত কোনো বাধানৈক্য নাই কাৰণ অসমত অসমীয়া অসমৰ ভিতৰত যিকোনো বিভিন্ন জাতি জ অন্য কাষ্টৰ লগত বিয়া পতাটোত কোনো বাধা নাই বা কোনো মতানৈক্য নাই গতিকে আমি এই বিষয় লৈ পেলাই যে জগত গুৰুজনাৰে আদৰ্শ জগত গুৰুজনাৰ আদৰ্শই আমাৰ এক নম্বৰৰ বস্তু যেনে তেওঁ আজি শাস্ত্ৰ ভাগৱতত কীৰ্তন দশম ঘোষা ৰত্নাৱলীত যিবিলাক মত দিছে এই মতেই হ'ল জনসাধাৰণৰ বা মানৱ ধৰ্মৰ এক নম্বৰ বিষয়বস্তু এই মানৱ ধৰ্মক লৈ পেলাই আমি আগবাঢ়ি যোৱাটো আমাৰ কৰ্তব্য